নিৰানব্বৈ লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ আঠ হাজাৰ আঠশ অষ্টাশী সত্তৰ হাজাৰ সাতশ সত্তৰ পোন্ধৰ হাজাৰ পোন্ধৰ ষোল্ল হাজাৰ সাতশ সাতানব্বৈ